হাঁহ কুকুৰা উৎপাদনত পোহৰৰ তৎপৰ্য্য় অতি গুৰুত্বপূৰ্ণ কাৰণ হাঁহ কুকুৰা পুহিবলৈ পোহৰ প্ৰয়োজন পোহৰে শক্তি যোগায় আৰু বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি পোহৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা অৰ্জন কৰে পোহৰেই আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি দিনত পোহৰত হাঁহ কুকুৰাবোৰ এৰি দিলে সিহঁতে অতি সহজে খাদ্য উপাৰ্জন কৰি ল'ব পাৰে আৰু সেই খাদ্য সিহঁতে ঘৰ সিহঁতৰ স্বাস্থ্য হাঁহ কুকুৰাৰ স্বাস্থ্য গ্ৰৌথ কৰিব পাৰে আৰু এই গ্ৰৌথ সিহঁতৰ পোহৰৰ শক্তিৰ পৰাই বহুত লাভৱান হ'ব পাৰে পোহৰৰ চৰাই চিৰিকতি দি পোহৰৰ উৎপাদন মানে ক্ষমতাত সিহঁতক বহুত প্ৰভাৱ পেলায় শক্তি যোগায় পোহৰে শক্তি যোগায় সেই শক্তি শৰীৰত সিহঁতৰ উৎপাদন ক্ষমতাত বৃদ্ধি কৰে পোহৰ হ'লে দিনৰ পোহৰত হাঁহ কুকুৰাবোৰ চৰি দিনৰ পোহৰত হাঁহ কুকুৰাবোৰ চৰিয়ে সিহঁতি শক্তি অৰ্জন কৰিব পাৰে সেই শক্তিয়ে শাৰীৰিক গ্ৰৌথত সহায় কৰে শাৰীৰিক গ্ৰৌথ যদি ভাল হয় স্বাস্থ্যৱান হয় হাঁহ কুকুৰাবিলাক স্বাস্থ্যৱান হয় আৰু সিহঁতে সৰু সুৰা বেমাৰৰ পৰা হাত সাৰিব পাৰে সৰু সুৰা বেমাৰবিলাকৰ পৰা ৰক্ষা পাব পাৰে পোহৰ অতি প্ৰয়োজন পোহৰ দিনৰ পোহৰত যদি নাথাকে সিহঁতে দিনৰ পোহৰ যদি নাথাকে সিহঁতে চৰি দিনৰ সিহঁতৰ পেট ভৰাই লয় আৰু পোহৰৰ উৎপাদনত তৎপৰ্য্য় এনেধৰণৰ শক্তি যোগায় পোহৰে শক্তি যোগায় আৰু হাঁহ কুকুৰাবোৰ সিহঁতৰ সেই শক্তিক সিহঁতৰ শাৰীৰিক অৱস্থা ভাল কৰি ৰাখে আৰু আচৰণবিলাক সিহঁতৰ ফূৰ্তি বা ছ হাঁহ কুকুৰাবোৰৰ পোহৰ ৰ'দৰ পোহৰত মেলিতে সিহঁতে কোনো ঠাণ্ডা নলগাকৈ সিহঁতে চৰি থাকিব পাৰে আৰু চৰি থাকিব পাৰে সিহঁতে ভাল সেই চৰাই সিহঁতে ভালকৈ ৰাখিব পাৰে সিহঁত শক্তিশালী হয় চৰাইবোৰ হাঁহ কুকুৰাবোৰ আৰু সোনকালে সিহঁতে বৃদ্ধি কৰিব পাৰে পোহৰৰ শক্তি পাই সিহঁতে বৃদ্ধি শাৰীৰিক গ্ৰুৌথ সিহঁতৰ ভাল হয় আৰু গ্ৰৌথত সিহঁতে ভাল কৰি ৰাখিব পাৰে আৰু সিহঁত উৎপাদন ক্ষমতাও সিহঁতৰ অতি যথেষ্ট হয় আৰু সিহঁতে চলা ফুৰাত পোহৰ শক্তিৰ পৰাই সিহঁতৰ চলা ফুৰাত সিহঁতৰ ভাল হ'ব পাৰে আৰু সিহঁতে অতি সোনকালে সহজতে সিহঁতে খেলা ধূলা কৰি সিহঁতৰ থাকিব পাৰে সিহঁতে অকল ভাল হ'ব পাৰে